অঁ হেল্ল' এইটো এই তিতাবৰৰ এম্বুলেঞ্চ সেৱা হয়নে অঁ হয় এই আমাৰ ঘৰৰ ওচৰৰ মানুহ এজন একদম বহুত বেয়াকৈ জুয়ে পুৰিলে আহিব পাৰিব নেকি বাৰু অঁ অঁ অঁ ইমাৰ্জেঞ্চি অঁ এই নচুঙি জালুকনিবাৰী অঁ অঁ অঁ অঁ মানুহজন মানে এই হাই প্ৰেচাৰ আছে জুইতে পৰি গ'ল বহুত বেছিকৈ মানে একদম পুৰি গৈছে অঁ অঁ অঁ অঁ অঁ সোনকালে আহকচোন অঁ অঁ অঁ অঁ হ'ব অঁ মানুহজনৰ অৱস্থা এতিয়া একদম বহুত বেয়া মানে অঁ অঁ অঁ ঠিক আছে হ'ব আহক অঁ অঁ ধন্যবাদ